আমি টিভিত অনুষ্ঠানবোৰ চাওঁ আৰু নৃত্য চাওঁ চিৰিয়েলো চাওঁ আৰু আমাৰ পৰিয়ালৰ সকলো সদস্যই চাই ভাল পায় আৰু আমি অতি মনোযোগেৰে সেইবোৰ চিৰিয়েল চাওঁ বা নৃত্য চাওঁ আৰু আমি নৃত্য অতি বহুত আগ্ৰহী আৰু আমি আগলৈ পৰা নৃত্য ভাল পাওঁ নৃত্যৰ ভিতৰত আমি ক্লাছিকেল ডাঞ্চটো বেছিয়ে ভাল পাওঁ আৰু ভাল পোৱাৰ ভিতৰত আমি ডেঞ্চৰ পৰা লৈ ছিৰিয়েলৰ পৰা লৈ গোটেইখিনিয়ে চাওঁ চোৱাটো কিন্তু নৃত্যত আমাৰ বেছিয়ে আগ্ৰহ আৰু আমি নৃত্যটো সৰুৰে পৰা ভাল পাওঁ নৃত্য আমি সৰুৰ পৰা কৰিছোঁ নৃত্য কৰি আমি ডাঙৰলৈকে কৰিও আছোঁ আৰু নৃত্য আমি ল'ৰা ছোৱালীকো আমি সেই শিক্ষা শিকাইছোঁ বা সিহঁতিও কৰি আগ্ৰহ সিহঁতেও কৰি ভাল পায় সিহঁতিও এইবিলাক কৰিয়ে এতিয়া ডাঙৰ হৈ আহিছে আৰু মই ভাবোঁ যে সিহঁতি এইবোৰ কৰিয়ে আগুৱাই যাওক আৰু নৃত্যটো এটা ভাল কলা নৃত্যটো কৰিবই লাগে নৃত্য কৰি থাকিলে আমাৰ স্বাস্থ্য পাতিও ভাল থাকে নিজৰ এটা দেহৰ শৰীৰৰ ভাল হয় বা কলাটো ভাল হয় সেইবোৰ আমি সৰুৰ পৰা কৰি আহিছোঁ আৰু আমাৰ ল'ৰা ছোৱালীকো আমি কৰিবলৈ দিছোঁ আৰু আমি নৃত্য কৰি ভাল পাওঁ আৰু নৃত্য নহয় অকল নৃত্য বুলিয়েও নহয় গান গানো ভাল পাওঁ গান গায়ো ভাল পাওঁ শুনিও ভাল পাওঁ অসমীয়া গান হিন্দী গান সকলোখিনিয়ে আমি শুনো বা ভাল পাওঁ তাৰে মাজত কিছুমান ছিৰিয়েলো চাওঁ আৰু ছিৰিয়েলবোৰো ইমান মনোযোগ নিদিওঁ এতিয়া আৰু সেইটো সময় পাৰ কৰা কাৰণে আমি চাওঁ আৰু তাৰ বাহিৰেও আৰু কিছুমান প্ৰগ্ৰাম আমি চাওঁ যেনেকৈ ডাঞ্চ ইণ্ডিয়া তাপা আৰু কিবাকিবি সেনেকুৱা বহুতো আছে কিন্তু তাৰ মাজতে আমি ডেঞ্চটো ভাল পাওঁ বা ডেঞ্চটো এটা কলা হয় সেইটো কাৰণে আমি ডেঞ্চো চাওঁ বা ভাল পাওঁ বা আমি নিজেও নৃত্যটো কৰোঁ নৃত্যটো বহুত ভাগৰে আছে তাৰ মাজত বেছিভাগ আমি নাম নাজানিবও পাৰোঁ কিন্তু গোটেইখিনি নৃত্যই আমি ভাল পাওঁ চাবলৈ আৰু নৃত্যটো এটা কলা হয় নৃত্যটো আমি কৰি ভালে পাওঁ আৰু আমি সৰুৰ পৰা নৃত্য আগ্ৰহী আৰু আমি আমাৰ সকলো ল'ৰা ছোৱালীকে নৃত্য কৰিবলৈ গৈ আমি আগ্ৰহ দিওঁ আৰু নৃত্যটো কৰিলে নিজৰ শৰীৰটো ভালে থাকে আৰু নৃত্য প্ৰতি আমি বহুত আগ্ৰহী নৃত্য হৈছে আমাৰ ল'ৰা ছোৱালী জীৱনৰ এটা হেৰি যোনটো কৰিলে সিহঁতে অলপ ভাল হয় কিন্তু কিছুমানে কৰিবলৈ বেয়াও পায় সেইটো নকওঁ যে আমি চবেই কৰিব লাগে কিন্তু নৃত্য কৰিলে ভাল নৃত্য কৰিলে মানে নিজৰ স্বাস্থ্য কাৰণেও ভাল আৰু নৃত্যটো এটা ভাল কলা হিচাপে আমি লওঁ আৰু আমি সেইটো প্ৰতি বহুত আগ্ৰহী নৃত্য কৰিয়ে থাকিব লাগে যেতিয়ালৈকে আমি থাকোঁ আমাৰ নৃত্যটো আমি কৰি থাকিব লাগে আৰু নৃত্য কৰিলে আমাৰ স্বাস্থ্য ভাল থাকে